ওজন বঢ়াবলৈ আচলতে গাঁৱৰ কিছুমান গাঁৱৰ জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰ মানে হৈছে এনেকুৱা ধৰণৰ মানে আমাৰ শৰীৰত যিমান পৰিমাণৰ খাদ্য দৰকাৰ হয় তাতকৈ পাৰিলে অলপ অধিক সেৱন কৰিলে যিহেতু ওজন বাঢ়িব পাৰে অন্যথা আপোনাৰ এক্সেচাইজ বা ব্যায়ামো কৰিব পাৰে ওজন বঢ়াবলৈ তেনেকুৱা বিভিন্ন ধৰণৰ ব্য়ায়াম পায় বিভিন্ন ধৰণৰ বা এক্সেচাইজ পায় যিসমূহ কৰিলে ওজন বাঢ়ে অতিৰিক্ত চৰ্বিযুক্ত খাদ্য খালে ভিটামিন যুক্ত খাদ্য খালে ওজন বাঢ়িব চৰ্বিযুক্ত খাদ্য খাব লাগিব প্ৰটিনযুক্ত খাদ্য খাব লাগিব সেইসমূহ কৰিলে আৰু ওজন বাঢ়ে গতিকে ওজন বঢ়াবলৈ ঘৰুৱা তেনেকুৱা ধৰণৰ প্ৰতিকাৰেই পোৱা যায় ইয়াৰ উপৰিও যিটো দৈনন্দিন যিখিনি কাৰ্যসূচী সেইখিনি অলপ বা সলনি কৰিব লাগিব যিহেতু দিনটোত অতিৰিক্ত শুৱা বা তিনিও সাঁজ আগতে যদি দুবাৰ খাদ্য খাইছিলে এতিয়া তিনিবাৰ সংযুক্ত কাৰোৱে আৰু এবাৰ সংযুক্ত কৰিলে আচলতে তেনেকুৱা হ'লে ওজন বাঢ়িব গতিকে সেইসমূহে আছে আৰু ঘৰুৱা প্ৰতিকাৰ যাৰ জৰিয়তে ওজন বঢ়াব পাৰি